জন্ম মৃত্যু আৰু বিবাহৰ ক্ষেত্ৰত পালিত লোকাচাৰবোৰৰ ক্ষেত্ৰত বিশেষকৈ ভাৰতৰ সংস্কৃতি অন্যান্য দেশৰ সংস্কৃতিতকৈ পৃথক তদুপৰি ভাৰতৰ যিবিলাক থলুৱা প্ৰত্য়েক সংস্কৃতিৰে উৎসৱ অনুষ্ঠান আছে সেই তাত পালিত লোকাচাৰ আৰু পৰম্পৰাবোৰ কিছুক্ষেত্ৰত পৃথক উদাহৰণস্বৰূপে আমাৰ বিহু সংস্কৃতিৰ কথাবোৰে আমি ক'ব পাৰোঁ ইয়াত বিভিন্ন লোকবিশ্বাস জড়িত হৈ আছে আৰু বিভিন্ন পৰম্পৰা জড়িত হৈ আছে